পালন কৰি আমি বিভিন্ন ধৰণেৰে স্বাৱলম্বী হ'ব পাৰোঁ গৰু পুহি আমি গৰুৰ গোবৰ সাৰ হিচাপে ব্যৱহাৰ কৰি বিভিন্ন শাক পাচলিত ব্যৱহাৰ কৰি আমি স্বাৱলম্বী হ'ব পাৰোঁ আৰু গৰু বিক্ৰী কৰিও আমি স্বাৱলম্বী হ'ব পাৰোঁ আৰু গৰুৰ গাখীৰ বিক্ৰী কৰিও আমি স্বাৱলম্বী হ'ব পাৰোঁ আৰু তাৰ উপৰিও গৰুৰ ছালখন নৰো উচিত মূল্য আমি পাব পাৰোঁ